মোৰ গাঁৱত বৰ্তমান ব্যৱসায়ৰ ভিতৰত ক্ষুদ্ৰ ব্যৱসায় হয় কিছুমানে পাণ তামোলৰ ব্যৱসায় কৰি আছে কিছুমানে শাক পাচলিৰ ব্যৱসায় কৰি আছে কিছুমানে গাখীৰৰ ব্যৱসায় কৰিছে আৰু কিছুমানে ৰেষ্টুৰেণ্ট খুলিছে হোটেল ৰেষ্টুৰেণ্ট আৰু কিছুমানে তাত কাপোৰ বোৱা হেৰি খুলিছে ইণ্ডাষ্ট্ৰি খুলিছে খুলি তাতে বহুতো মানুহ নিয়োগ কৰিছে কৰি পেলাই ইনকাম কৰিছে কাপোৰবিলাক হেৰিত দিয়ে কাপোৰৰ দোকানত দিয়ে দি পেলাই ইনকাম কৰিছে এতিয়া আমাৰ অঞ্চলত বিশেষকৈ কছাৰী মহিলাসকলে প্ৰত্যেকেই হেৰি প্ৰত্যেক বজাৰৰ বাৰে ইয়াতে মানে হেৰি শনিবাৰ বুধবাৰে সাপ্তাহিক বজাৰ হয় বজাৰত তেওঁলোকে মানে শাক পাচলি বিভিন্ন সামগ্ৰী আৰু শাক পাচলিৰ লগতে বিভিন্ন চাউল কিছুমানে চাউলৰ ব্যৱসায় কৰে কিছুমানে মুড়ি চিৰা এইবিলাকৰ ব্যৱসায় কৰে কৰি পেলাই এই ইনকাম কৰি আছে আৰু মোৰ অঞ্চলত মই মোৰ ওদালগুৰিত মানে য'ত মই বাস কৰোঁ এইখন ওদালগুৰি চহৰৰ মানে ছয় নং ৱাৰ্ডত থাকোঁ ছয় নং ৱাৰ্ডৰ মহিলাবিলাকে বহুতে তাঁত কাপোৰ বুই তাত হেৰি কৰিছে বেলেগৰ কাপোৰ ব'বলৈ আনে আনি পেলাইও এনেকৈ ইনকাম কৰি আছে আৰু কিছুমানে কি কৰিছে ডাঙৰকৈ কাপোৰৰ ইণ্ডাষ্ট্ৰী খুলিছে খুলি তাত চাৰি পাঁচগৰাকী মহিলা চাৰি পাঁচগৰাকী মহিলা নিয়োগ কৰি তেওঁলোকক মাহেকীয়া হিচাপত হেৰি দৰমহা দি ৰাখিছে আৰু কাপোৰবিলাক বিভিন্ন দোকানে দোকানে হেৰি কৰিছে আৰু কিছুমানে ফেৰিও ঘৰে ফেৰি কৰি ঘৰে ঘৰে ফেৰি কৰিও লৈ ফুৰাই এনেকৈ প্ৰত্যেকটো পৰিয়ালে সৰু যিকোনো সৰু নহয় কিছুমানে হাঁহ কুকুৰাৰ ব্যৱসায় কৰিছে হাঁহ কুকুৰাৰ ডাঙৰ ফাৰ্ম খুলিছে কিছুমান ব্ৰইলাৰ ফাৰ্ম খুলিছে খুলি পেলাই ব্ৰইলাৰৰ মাংসবিলাক বিভিন্ন বেপাৰীবিলাকক এনেকৈ হেৰি কৰিছে বা দূৰতো পঠাই দিছে সৰু ট্ৰাকেৰে যিহেতু এইখন ছয় নং ৱাৰ্ড হ'লেও মানে গাঁও অঞ্চলতেই পৰে গাঁও আৰু টাউনৰ মাজতে পৰে গতিকে মানুহবিলাক বহুত হেৰি খুব মানে ধন টনকিয়াল নহয় আৰু আৰ্থিক অৱস্থা ক্ষুদ্ৰ ব্যৱসায় কৰিয়ে চলিছে কিছুমানে দুই এজনী মানে জাৰ্চি গৰু পালিছে পালি পেলাই সেনেকৈ গাখীৰ গাখীৰ দৈ সেনেকৈ হোটেলত দিছে বা মানুহেও ঘৰৰ পৰা নিয়ে নি সেনেকৈ হেৰি কৰি চলি আছে আমাৰ মোৰ ওচৰ ঘৰতেই মোৰ হেৰি বৰ্জনা বৰ্জনা বৰ্জানা তাৰ বৰ্জনাহঁতে মানে তামোল পাণৰ ব্যৱসায় কৰে তেওঁলোকে তামোল পাণবিলাক ৰাখিব বা ৰাখি বাহিৰত পঠাই দিয়ে আগৰ আগতে তো বহুতে ডাঙৰ ব্যৱসায় কৰিছিল বাহিৰত লখিমপুৰ চাইডত পঠাই দিছিলে নি পেলাই আকৌ এতিয়া কেঁচা তামোল ৰাখিব চুপাৰি কৰিব নাৰিকল ৰাখে ষ্টক কৰে কৰি নাৰিকল আকৌ সময়ত উলিয়াই দিব এনেকৈ ব্যৱসায় কৰে তাৰপিছত কিছুমান মানুহে কিছুমান দুই চাৰিগৰাকী ব্যক্তিয়ে ধানৰ ব্যৱসায় কৰিছে ধানবিলাক অলপ কম মূল্যত ৰাখে ৰাখি মোনে প্ৰতি পঞ্চাছ টকাকৈ হ'লে লাভ কৰি পেলাই মাৰোৱাৰী হেৰি হ'লচেলত দি দিয়ে সেনেকৈ কৰিছে কিছুমানে আকৌ ধানৰ ধানৰ পৰা চাউল উলিয়াই সেনেকৈ ব্যৱসায় কৰিছে প্ৰত্যেকগৰাকী মানুহে যিকোনো সৰু সৰু সুৰাকৈ ব্যৱসায় এটা কৰি চলি আছে প্ৰত্যেকৰে চাকৰি নায়েই চাকৰি এটা এটা পোৱাও সম্ভৱ নহয় গতিকে মানুহবিলাকে চাকৰি আশা নকৰি প্ৰত্যেকজন যুৱক যুৱতীয়ে বৰ্তমান কি যিকোনো ব্যৱসায় কাৰণ তেওঁলোকৰ দৈনন্দিন চলিবলৈ বহুত টকাৰ প্ৰয়োজন হয় সেইবাবে তেওঁলোকে মানে সৰু সুৰা ব্যৱসায় কৰে বা কিছুমানে শ্বপিং মল আছে শ্বপিং মলত কাম কৰে তাতে আঠ ন হাজাৰকৈ দৰমহা পায় শ্বপিং মলত কাম কৰিও চলি আছে এনেকৈ হেৰি কৰিছে কিছুমানে আকৌ ডক্টৰৰ লগত ফাৰ্মাচি ফাৰ্মা ডক্তৰৰ লগত হেল্পাৰ হিচাপতো কাম কৰি আছে কিছুমানে আকৌ হোটেলতো কাম কৰিছে একদম দুখীয়া শ্ৰেণীৰ মহিলাবিলাকে হোটেলতো যায় কাম কৰিছে তেওঁলোকে নিজে ব্যৱসায় এটা চলাব মানে টকাৰ প্ৰয়োজন হয় আৰ্থিক হেৰি নাই সম্বল নাই সেইবাবে তেওঁলোকে বেলেগৰ ব্যৱসায় এতিয়া সহায় সহযোগ কৰি নিজৰ পৰিয়ালটো চলাই লৈ গৈ আছে ব্যৱসায় বাণিজ্যত মোৰ অঞ্চলত অঞ্চলত বিশেষকৈ সৰুকৈ মানে দোকান দোকানী মানে দোকান বা সৰু সুৰা ব্যৱসায়ে কৰিছে মানুহবিলাকৰ চাৰি পাঁচখনমান দোকান আছে তেওঁলোকেও সেনেকৈ অলপ সুলভ মূল্যতেই হেৰিবিলাক হেৰি কৰে টাউনৰ পৰা আনি অলপ দাম লৈ হেৰি কৰে মানুহবিলাকৰ আৰ্থিক অৱস্থা হেৰি কৰি বহুত বেয়া আৰু বেছি দামো নলয় সেনেকৈ চলি আছে এতিয়া মোৰ ঘৰত মই মই হাঁহ কুকুৰাৰে ব্যৱসায় কৰিছোঁ হাঁহ পুহিছোঁ দহজনীমান তাৰপিছত কুকুৰা পুহিছোঁ পুহি পেলাই সেই কণীবিলাক হেৰি কৰোঁ বজাৰত পাইকাৰীক দি দিওঁ আকৌ মৰি কি বুলি কয় পোৱালি হেৰি হ'লে মতা কুকুৰা বা মাইকী মতা হাঁহ হ'লে সেইখিনি হেৰি কৰি পেলাই মই হাঁহ বেপাৰীক দি সেনেকৈ মই অলপমান মোৰ পৰিয়ালটোকো আগবঢ়াই নিব চেষ্টা কৰিছোঁ মই এতিয়া বোৱা কটা নাজানো ইমান আগ্ৰহী নহয় বোৱা কটাৰ প্ৰতি সেইবাবে মই এইবিলাক সৰু সুৰা ব্যৱসায় কৰিয়েই মই এই মোৰ আৰ্থিক টনকিয়াল কৰিবলৈ চেষ্টা কৰিছোঁ মোৰ ল'ৰা ছোৱালীবিলাকক মানে পঢ়াত অলপমান সহায় সহযোগ কৰিবলৈ চেষ্টা কৰি আছোঁ যিকোনো এটা ব্যৱসায় কৰিলে অলপ কষ্ট হয় কষ্ট হ'লেও ব্যৱসায়টোত আগবাঢ়ি যাব লাগিব মোৰ ওচৰত দুই এজনী তিৰোতাই কি চাদৰ কাপোৰৰ স্কুল দোকানৰ পৰা চাদৰ মেখেলা আনে আনি পেলাই গাঁঠনি কৰে চিলাই কৰে সেনেকৈও মানে চলিছে কিছুমানে একো কাপোৰ কাপোৰৰ হেৰি কৰিছে ব্লাউজ চিলোৱা কাপোৰ চিলোৱা সেনেকৈও মানে হেৰি কৰি পেলাই পৰিয়ালটো চলাই আছে ক্ষুদ্ৰ ব্যৱসায় বুলি ক'লে ব্যৱসায় বুলি ক'লে বিভিন্ন ব্যৱসায়েই হয় গতিকে প্ৰত্যেকটো পৰিয়ালে প্ৰত্যেকটো ব্যৱসায় কৰি আছে তাৰপিছত ব্যৱসায় কৰিলে মোৰ অঞ্চলৰ হেৰি আকৌ কিছুমানে পাণ তামোলৰে হেৰি কৰিছে গছত ৰুইছে পাণ তামোলবিলাক বেচিছে বাগানবিলাক পাৰিছে বাগানবিলাক কিনি কিনি ৰাখিছে কম টকাত মূলত কিনি ৰাখি আকৌ বাগানবিলাক অলপ অধিক মূল্য ধান তামোল চামোল তামোলৰ বাগানবিলাক কিনে কিনি তামোল পাৰি সেনেকৈ বেপাৰীক দিও নিজে হেৰি হৈ আছে পৰিয়ালটো আগবঢ়াই নিছে মই ভাবোঁ ব্যৱসায় যিকোনো ব্যৱসায় কৰিলে ব্যৱসায় কৰিলে মানুহ উন্নতি পথত আগবাঢ়ি যাব পাৰি এজন তাৰপিছত ব্যৱসায়